পৰ্যটকসকলক আকৰ্ষণ কৰিবলৈতো আমাৰ বিশেষকৈ অসমত নৰ্থ ইষ্টত বহু জেগা আছে টুৰিষ্টসকল আহি থাকে কিন্তু তেওঁলোকক গাইড দি ভালকৈ বুজাব পৰা খুব মানুহ কম আছে তেওঁলোকক ভালকৈ যদি বুজাব পৰা হয় তেওঁলোকক ধুনীয়া তেওঁলোকে এট্ৰেকশ্যন হ'ব আমাৰ নৰ্থ ইষ্টৰ বিষয়ে এই শিৱসাগৰলৈ যদি আ আহে তেওঁলোক আমাৰ আছে এই শিৱসাগৰ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ শিৱসাগৰ পুখুৰী জয়সাগৰ পুখুৰী এইবোৰতো বহুত আমাৰ এইবোৰ পৌৰাণিক আমাৰ এইবোৰ

সম্বলবোৰ আছে এইবোৰ পৌৰাণিক সম্বল আছে আমাৰ আহোমৰ দিনৰ ৰাজত্ব পৌৰাণিক চিন কিংবদন্তি এইবোৰ আছে আমাৰ ৰংঘৰটো আছিলে আমাৰ আহোম ৰজাসকল থকা ঘৰ ৰংঘৰত ৰংঘৰত থাকি তেওঁলোকে আমোদ প্ৰমোদ এইবোৰ চাইছিলে কাৰেংঘৰত থাকিছিলে তেওঁলোক ৰাজভৱন আছিলে কাৰেংঘৰ তলাতল ঘৰ আছিলে আমাৰ তাতো আমাৰ আহোম স্বৰ্গদেউসকল আছিলে কিন্তু এই বিশেষকৈ মানে শত্ৰুৰ পৰা হাত সাৰিবৰ কাৰণে তলাতল ঘৰটো নিৰ্মাণ কৰিছিলে শত্ৰুৱে যাতে তেওঁলোকক আক্ৰমণ কৰিব নোৱাৰে তেনেকুৱা খুব নিৰাপত্তাশৈলীৰে তলাতল ঘৰটো নিৰ্মাণ কৰিছিলে আকৌ আপোনাৰ গুৱাহাটী আপোনাৰ উমানন্দ মন্দিৰ শুক্লেশ্বৰ মন্দিৰ কামাখ্যা মন্দিৰ এইবোৰ বহুত আছে আমাৰ অসমত নৰ্থ ইষ্টত আছে অৰুণাচল মেঘালয় নাগালেণ্ড এইবোৰতো আছে বহুত জেগা আছে বহুত পৌৰাণিক আমাৰ মহাভাৰতৰ দিনৰ ৰামায়ণৰ দিনৰ বহু বহু তীৰ্থস্থান আছে যিবোৰ নেকি মানুহে ভাল ধৰণে উদঘাটন কৰিব পৰা নাই যি কৰিছে যিসমূহক কৰিছে তাকো ভাল ধৰণে মানুহৰ আগত তুলি দাঙি ধৰিব পৰা নাই আমাৰ টুৰিষ্টসকলক ভালকৈ বুজাব পৰা নাই সেই বিষয়ে তেওঁলোকক ভালকৈ বুজাব পাৰিলে সেই বিষয়ে আমাৰ যিবোৰ হিষ্টৰিকেল প্লেচবোৰ আছে সেইবোৰৰ বিষয়ে যদি বুজাব পৰা হয় আমাৰ টুৰিষ্টসকল যথেষ্ট আকৰ্ষিত হ'ব আৰু গাঁৱে ভূঞেতো বহু বহু তেনেকুৱা আমাৰ পৌৰাণিক কীৰ্তিস্তম্ভ আছে আহোমৰ দিনৰ মৈদাম আছে বহু বহু বিখ্যাত বিখ্যাত মৈদাম আছে যিবোৰ ভাল ধৰণে সংৰক্ষণ হোৱা নাই লাচিত বৰফুকনৰ স্তম্ভ বনাইছে মূৰ্তি বনাইছে তাকো ভাল ধৰণে সংৰক্ষণ বা ভাল ধৰণে প্ৰচাৰ কৰিব জনা নাই কিন্তু সেইবোৰৰ বিষয়ে যদি জানে চৰকাৰে যদি গুৰুত্ব দিয়ে পৰ্যটকসকলক আকৰ্ষণ কৰিব পৰাকৈ সেইবোৰ যদি পৰিপাতিকৈ সাজি কৰি দেখুৱাই তেতিয়া পৰ্যটকসকল আকৰ্ষণ হ'ব